নিঃসন্দেহে ছাত্ৰ ছাত্ৰীসকল ৰাজনীতিৰ সৈতে জড়িত হৈ যদি পৰে তেতিয়াহ'লে ক'ব লাগিব ইয়াৰ সুফল দিশো আছে আৰু কুফল দিশো আছে কাৰণ ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত বুলি কোৱা হয় আজিৰ ছাত্ৰ কাইলৈ নাগৰিক হ'ব গতিকে ৰাজনৈতিকভাৱে সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন কিন্তু মই এইটো কথা নাভাবোঁ যে ৰাজনীতিৰ ৰাজনৈতিক দলৰ লগত ছাত্ৰ ছাত্ৰীসকলে যদি জড়িত হয় তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত মানে অসুবিধা হ'ব পাৰে শৈক্ষিক পৰিৱেশ নষ্ট হোৱাৰ এটা কাৰণ হ'ল ছাত্ৰ ছাত্ৰীসকল প্ৰত্যক্ষভাৱে সকলো নহ'লে কিছু সংখ্যকে ৰাজনীতিৰ লগত জড়িত হৈ থাকে আৰু ৰাজনীতিক দলৰ লগত জড়িত হ'লে তেওঁলোক সেই ৰাজনৈতিক দলৰ আদৰ্শৰ দ্বাৰা তেওঁলোকে পৰিচালিত হয় আৰু কেতিয়াবা কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ কুমলীয়া মন তেওঁলোকে আনফালেও মানে ধাবিত হ'ব পাৰে আৰু তেতিয়া শৈক্ষিক পৰিৱেশটো নষ্ট হ'বই আৰু কলেজত বা বিদ্যালয়বিলাকত ৰাজনৈতিক দলৰ যদি সৃষ্টি হয় আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কলেজবোৰত নিৰ্বাচন কেন্দ্ৰিক যিটো সংঘৰ্ষ সেই সংঘৰ্ষ ৰাজনৈতিক কাৰণতে হোৱা বুলি আমি এটা একেশাৰতে ক'ব পাৰোঁ যেনে কিছুমানে বি জেপিৰ দলৰ হৈ কিছুমানে মাইনৰিটি দলৰ হৈ কিছুমানে কংগ্ৰেছৰ হৈ কিছুমানে বামপন্থীৰ হৈ বিভিন্ন ৰাজনৈতিক দলত জড়িত হয় আৰু তেতিয়া তেওঁলোকৰ মাজত এটা সংঘৰ্ষ হয় মাৰপিতো হোৱাৰ মানে পৰিলক্ষিত হৈ মানে হয় ইয়াৰ ফলত যিটো শৈক্ষিক পৰিৱেশ সেই শৈক্ষিক পৰিৱেশটো নিঃসন্দেহে ধ্বংস হৈ যায় নষ্ট হৈ যায় গতিকে তেনেকুৱা ৰাজনৈতিক দলত আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল জড়িত নোহোৱটোৱে ভাল তাৰ অৰ্থটো এইটো নহয় যে তেওঁলোকে ৰাজনীতি কৰিব নালাগে কাৰণ এতিয়া যদি ৰাজনৈতিক প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰীসকলে নলয় ভৱিষ্যতে তেওঁলোকে যদি দেশখন চলোৱাৰ দায়িত্ব থাকে মানে ল'ব লগা হয় দেশখন কেনেকে চলাব তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত নামিবই লাগিব মই কোৱা নাই যে ৰাজনৈতিক মানে সচেতনতা থাকিব নালাগে ৰাজনৈতিক সচেতনতাটো থাকিবই লাগিব কিন্তু তেওঁলোকে দলত মোৰ দৃষ্টিত তেওঁলোকে দলভুক্ত হ'ব নালাগে দলভুক্ত নহয় তেওঁলোকে ৰাজনৈতিক আদৰ্শবিলাক শিকক অধ্যয়ন কৰক আৰু তেতিয়া ভাল বেয়া দিশবিলাক তেওঁলোকে সদায় চাব লাগিব ভাল দিশটোৰ প্ৰতি তেওঁলোকে সদায় নজৰ দিব লাগিব আৰু সেই দিশটো তেওঁলোকে সদায় সমৰ্থন দিব লাগিব আৰু যিটো ৰাজনৈতিক যিবিলাক কুফল আছে মানে বেয়া আছে বেয়া দিশটো তেওঁলোকে সদায় নজৰ ৰাখিব লাগিব আৰু তাৰ প্ৰতিবাদ কৰিব লাগিব দেশৰ স্বাৰ্থৰ হকে মাত মতাৰ কাৰণে তেওঁলোকে ৰাজনৈতিকভাৱে সদায়ে সচেতন হৈ থাকিব লাগিব আৰু দেশৰ স্বাৰ্থৰ হকে মাত দিব লাগিব উদাহৰণস্বৰূপে আমি ছাত্ৰসন্থাৰ কথা ক'ব পাৰোঁ ছাত্ৰ সন্থাই যিটো শৈক্ষিক পৰিৱেশ এই শৈক্ষিক পৰিৱেশৰ শৈক্ষিক মানে পৰিৱেশ বা তাৰ মান উন্নতৰ কাৰণে সদায় মাত মাতিব লাগিব উদাহৰণস্বৰূপে ছাত্ৰ ছাত্ৰীসকলে ধৰক আই আই টিত পোৱাৰ কাৰণে আই এ এছ পোৱাৰ কাৰণে বা অসমত এ চি এছ পোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক উদগনি দিব লাগিব তেওঁলোকক সেই সুবিধাটো দিব লাগিব এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আপোচ কৰিব নালাগে শৈক্ষিক দিশত আপোচ কৰিব নালাগে আৰু চৰকাৰৰ যিখিনি প্ৰাপ্য উদাহৰণস্বৰূপে ৰাস্তা ঘাটৰ ক্ষেত্ৰতেই হওক বানপানীৰ নিৰোধৰ কাৰণেই হওক মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতেই হওক বাটপথ নিৰ্মাণৰ ক্ষেত্ৰতেই হওক বা যিবিলাক জ্বলন্ত সমস্যা আছে দেশৰ ৰাজ্যৰ তাত কিন্তু ছাত্ৰসকলে মাত মাতিবই লাগিব গতিকে সেইফালৰ পৰা ৰাজনীতিৰ লগত ছাত্ৰ ছাত্ৰীসকলে জড়িত হোৱাটো অতীৱ প্ৰয়োজন আছে আৰু তাৰ অৰ্থটো এইটো নহয় যে ছাত্ৰ ছাত্ৰীসকলে মানে ৰাজনীতি কৰিব নালাগে এই ক্ষেত্ৰত ৰাজনীতি কৰাটো অত্যন্ত প্ৰয়োজন আমি ক'ব বিচাৰিছো যে ৰাজনৈতিক দলত তেওঁলোকে থাকিব নালাগে তেওঁলোকে ৰাজনৈতিক আদৰ্শতো লওক ভাল আদৰ্শতো লওক অধ্যয়ন কৰক অধ্যয়ন কৰি পেলাই তেওঁলোকে জ্ঞান অৰ্জন কৰক জ্ঞান অৰ্জন কৰি তেওঁলোকে ভৱিষ্যত জীৱনত যাতে ভাল ৰাজনৈতিক নেতা হ'ব পাৰে ৰাজনৈতিক আদৰ্শটো লাগিবই সেই ৰাজনৈতিক আদৰ্শৰ দ্বাৰা যদি অনুপ্ৰাণিত হয় তেওঁলোকে এটা সময়ত ভাল নাগৰিক হ'ব পাৰিব নিশ্চয় কিন্তু ৰাজনৈতিক দলত যদি তেওঁলোকে জড়িত হৈ থাকে এটা দলক যদি ছাপৰ্ট কৰে তেতিয়াহ'লে তাৰ সুফল নথকা নহয় কিন্তু কাৰণ তেওঁলোকে এনেকুৱা হ'ব পাৰে যে তেওঁলোকে হয়তো মানে বায়াছনেছটো বেছি হ'ব পাৰে তেওঁলোকৰ আন দলক বেয়া পাব পাৰে বেয়াটোকো ভাল বুলি তেওঁলোক সমৰ্থন কৰিব পাৰে এটা ৰাজনৈতিক দলত যদি থাকে ধৰা কংগ্ৰেছতে থাকিল কংগ্ৰেছৰ ৰাজনৈতিক দলৰ আদৰ্শত তেওঁলোকে মানে প্ৰতিপালিত হ'ব তেওঁলোকে আন দলক ভাল নাপাব আৰু যিটো বেয়া সিদ্ধান্ত হয়ে তাকো তেওঁলোকে ছাপৰ্ট কৰিব পাৰে আমি ভাবোঁ যে সেইটো হ'ব নালাগে আমি ভাবোঁ যে তেওঁলোকে সদায় নিৰপেক্ষভাৱে থাকক নহ'লে কিন্তু তাৰ সুফল এটা আহিব পাৰে ৰাজনৈতিক দলত মই আগতেই ক'লোঁ যে ৰাজনৈতিক দলত সোমালে থাকিলে ছাত্ৰ ছাত্ৰীসকলে তেনেহ'লে ৰাজনৈতিক নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শত থকাৰ ফলত তেওঁলোকে আন ৰাজনৈতিকদলৰ আদৰ্শবিলাক তেওঁলোকে ভাল নাপাব পাৰে যাৰ ফলত এটা বেয়া পৰিণতি হ'ব পাৰে আমি সেইটো নিবিচাৰোঁ তেওঁলোকে মানে এছ এফ আই মানে এছ এফ আই হওক বা তেওঁলোকে ধৰক ভাৰতীয় যিবিলাক বিজেপি আদৰ্শই হওক বা আৰ এছ এছৰ আদৰ্শই হওক চি পি আই চি পি এমৰ আদৰ্শই হওক তেওঁলোকে সেই ধৰণৰ প্ৰত্যক্ষভাৱে একোটা দলীয় আদৰ্শত নাথাকি তেওঁলোকে সৰ্বসন্মত সিদ্ধান্তত আহিব লাগে যাতে আদৰ্শটো এনেকুৱা হয় যে দেশৰ এটা উন্নয়ন হ'ব পাৰে শৈক্ষিক ক্ষেত্ৰত এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব পাৰে এটা ভাল মানুহ হোৱাৰ কাৰণে ভাল নাগৰিক হোৱাৰ কাৰণে যিখিনি আদৰ্শ সেই আদৰ্শটো তেওঁলোকে গ্ৰহণ কৰক তেতিয়াহ'লে আমাৰ এই সুফলবিলাক নাহিব গতিকে আমি ভাবোঁ যে ৰাজনৈতিক আদৰ্শ তেওঁলোকে ল'ব লাগিব ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় আমি ভাবোঁ ৰাজনীতিক দলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় প্ৰৰোক্ষভাৱে তেওঁলোকে তাত জড়িত হৈ থাকক আদৰ্শ শিকক ভাল নাগৰিক হওক দেশৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে সদায় মাত মতাৰ কাৰণে ছাত্ৰসকল আগবাঢ়ি যাব লাগে ধন্যবাদ